ভালেই ভালেই ভালনে বাৰু অঁ কি কৰি অঁ ওলাব লাগে ক'ৰপৰা ক'ত যাম বুলি ভাবিছে

ভাল হ'ব ওলাব লাগে কেইজনমান

অঁ আজৰি সময়তহে হ'ব এতিয়া আজৰিতো ল'ৰা ছোৱালীৰ পৰীক্ষা শেষ হ'লে সুবিধা হ'ব হ'বলা পৰীক্ষাবিলাক হৈ আছে নহয় এতিয়া অঁ অঁ অঁ বতৰ পানী ভাল হ'লে যাব লাগে ওলাওক অঁ অঁ অঁ অঁ মানে কি আৰু এনেই আমাৰ ওচৰৰৰো কেইজনমান মই ল'ম প যেনে পলী ৰূপা এনেকৈ অঁ আমাৰ মামণি বাইদেউ আছে অঁ ভন্টীৰ মাক আছে এইবিলাকেই আমি যাম বুলি ভাবিছোঁ তেওঁলোকৰ লগতো কথা পাতোঁ তাৰপিছত আৰু তেওঁলোকে অঁ গাড়ী এখন ল'ব লাগিব অ' হয় অঁ

অঁ কথা পাতিব লাগিব গাড়ীখন অঁ ট্ৰেভেলাৰ এখন ল'ব লাগিব কেইবাজনো হ'ব নহয় পাৰিলে খোৱা বোৱা অঁ তাতে ৰান্ধিবলৈ অসুবিধা হ'ব নহয় আকৌ এইবিলাক নিব লাগিব চৰু কেৰাহী সকলোখিনি লৈ যাব লাগিব তেতিয়া হ'ব

তেতিয়াহ'লে

অঁ অঁ ভাল লাগিব সেইবিলাক অঁ অঁ অঁ আমাৰ মাইনাহঁতকো লৈ ল'ব লাগে সিহঁতি জনা হৈছে এতিয়া

অঁ এনেই আমি এনেকৈ কৰিলে কেনেকৈ হয় যাওঁতে টো ইহঁতৰ ভোক লাগিব বা আমাৰ ডাঙৰবিলাকও ভোক লাগিব ৰুটি চুটি অলপ বলাই বনাই যদি লৈ যাওঁ আমি কেইজ কেইগৰাকীমান গোট খাই সেইটোকে এটা প্লেন কৰিম অঁ অঁ অঁ ঠিক ঠিক আছে ঠিক আছে হ'ব বাৰু